এক লাখ চল্লিছ হাজাৰ চাৰিশ চৌৰাল্লিছ সাত লাখ ষাঠি হাজাৰ পাঁচশ পঁচপন্ন ন লাখ সত্তৰ হাজাৰ নশ নিৰান্নব্বৈ আঠ লাখ সত্তৰ হাজাৰ আঠশ পঁচাশী পাঁচ লাখ পঞ্চাছ হাজাৰ পাঁচশ সাতাৱন্ন